কৃষিৰ প্ৰয়োজনীয়তা কি বুলি ক'লে কৃষিৰ প্ৰয়োজনীয়তাটো আজিৰ যুগত মানে বিভিন্ন ধৰণে কৃষি প্ৰয়োজনীয় আছে কাৰণ এতিয়া চাব লাহে লাহে আগতে যেনেকুৱা ধৰণৰ খেতি বাতি হৈছিল বা আগতে যেনেকুৱা ধৰণে কৃষি হৈছিল এতিয়া ঠিক তেনেকুৱা ধৰণে কৃষি নহয় বা এতিয়া ঠিক তেনেদৰে খেতি নহয় কৃষকসকল আজিকালি আগবাঢ়ি নাহে মানে কামবিলাক কৰিব কাৰণে খেতি কৰিবৰ কাৰণে কৃষকসকল আগবাঢ়ি নাহে আৰু ইয়াৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ হৈছে যে কৃষকসকলে মানে নিজে পাৰ্যপ্ত পৰিমাণে মানে বস্তুবিলাক নাপায় নিজে পাৰ্যপ্ত পৰিমাণে উৎপাদন কৰিব নাপায় বস্তুবিলাক সেইকাৰণে মানে কৃষকবিলাক আগুৱাই নাহে বা কৃষকবিলাকে আজিকালি কামবিলাক কৰিবলে ভাল নাপায় এনেকুৱা ধৰণৰ কথা কিছুমান আহে আজিকালি আৰু কৃষকসকলৰ কামবিলাকৰ কথা ক'বলৈ গ'লে ধৰি লওক কৃষকসকলে কিছুমান কৃষকে বহুত খেতিতে বহুতে খেতিত নিয়োজিত নহ'বলৈ বাচি লয় ইয়াৰ বিষয়ে কি বুলি ভাবে বুলি ক'লে মানে কি চাব আজিকালি মানে যিবিলাক মানুহে মানুহে কৃষি খেতি কৰি ভাল নাপায় আজিকালি মানুহবিলাক মানে এনেকুৱা এটা আজিকালি প্ৰজন্মটো মানে এনেকুৱা এটা দিশত আগবাঢ়ি গৈছে মানে তেওঁলোকক অকল চাকৰি বা বিজনেচহে মানুহবিলাকক মানে আজিকালি ডাঙৰ মানুহ কৰি তুলিব পাৰে মানুহবিলাকে পাহৰি গৈছে যে মানুহবিলাকে যে খেতি কৰিও যে ডাঙৰ মানুহ হ'ব পাৰে সেইবিলাক কথা মানুহে পাহৰি গৈছে আৰু সেইবাবে আজিকালি মানুহবিলাকে মানে খেতিত নিয়োজিত হ'ব নিবিচাৰে সকলোৱে মানে ধৰি লওক কোনোবা এটা চৰকাৰী চাকৰিয়ে বা চৰকাৰী পদৱীত নিয়োজিত হ'ব বিচাৰে বা প্ৰাইভেটকে কিবা এটা বা নিজাকৈ কিবা এটা বিজনেচত লাগিব বিচাৰে ব্যৱসায়ত লাগিব বিচাৰে তাৰফলত মানে খেতি কৰাৰ হাৰ হাৰটো আজিকালি হ্ৰাস হৈ গৈছে আজিকালি পথাৰলৈ গ'লে আগতে পথাৰলৈ গ'লে পথাৰ সম্পূৰ্ণভাৱে ভৰ্তি হৈ থাকে মানে বিভিন্ন ধৰণৰ খেতিৰে সম্পূৰ্ণভাৱে পথাৰৰ মানে খেতিবিলাক ভৰ্তি হৈ থাকে কিন্তু আজিকালি আপুনি পথাৰলৈ যাওক মানে আধা পথাৰ খালি হৈ থকা দেখা পোৱা যায় মানে কেতিয়াবা দেখিলে বেয়া লাগে এইবিলাক বস্তু যে আজিকালি খেতিৰ ক্ষেত্ৰত মানুহবিলাক আগবাঢ়ি নাহে মানে খেতি বাতি আটাইতকৈ কমি গৈছে মানুহৰ মানে ভাবি নাচায় যে খেতি বাতি নোহোৱাকে তেওঁলোক কেনেদৰে জীয়াই থাকিব যদি মানে আমি খেতি কৰিবলে এৰি দিওঁ তেতিয়াহ'লে আমাৰ জীৱনত উন্নতি কেনেদৰে হ'ব আমি কেনেদৰে খাব পাৰিম সেইটো কথা মানুহে মানে কেতিয়া ভাবি নাচায় আৰু সেইটো কাৰণে মই ভাবোঁ যে খেতিৰ কৃষিৰ প্ৰয়োজনীয়তা বহুত আছে আজিৰ জীৱনত